হেল্ল' দাদা মই এটা উবাৰ বুকিং কৰিছিলো কিন্তু মোৰ ঘৰত বিশেষ অসুবিধা হোৱাৰ বাবে মই অৰ্ডাৰটো উবাৰটো কেঞ্চেল কৰিবলগীয়া হ'ল যদি বেয়া নাপাই হ'লে মই উবাৰ অৰ্ডাৰ কৰিছিলো সেইটো পে'মেণ্ট কৰা হৈছিলে সেই পে'মেণ্টটো মই কেনেদৰে পাম অ' অনলাইনত অ' অনলাইনৰ যেনে গুগল পে' ফোনপে'ত ন মোবাইল একাউণ্টত মই ঘূৰাই পাম তাকে